ভাৰতৰ স্বাস্থ্যসেৱা প্ৰণালীটো দিনক দিনে উন্নত হ'বলৈ ধৰিছে স্বাস্থ্যসেৱা প্ৰণালীটোৰ বাবে ভাৰতে ভাৰত চৰকাৰে কিছুমান আঁচনি উলিয়াইছে যেনে আয়ুস্মান ভাৰত আয়ুস্মান ভাৰতৰ সহায়ত আমি বহুতো সুবিধা পাওঁ তাৰ সহায়ত উচ্চ ৰক্তচাপ ডাইবেটিছৰ পৰীক্ষাৰ লগতে বিভিন্ন বিভিন্ন ৰোগৰ চিকিৎসা বিনামূলীয়াতে কৰিব পাৰি ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাটোক আন দেশৰ লগত তুলনা কৰিব গ'লে খুবেই আমি উন্নত বুলি ভাবোঁ কাৰণ ভাৰতখন আমাৰ নিজৰ এখন দেশ হয় তাত কিছুমান বেয়া বেয়া কাম হ'লেও আমি যাতে সেইটোৰ ওপৰত এটা যে ভাল এটা গুৰুত্ৱ দিব লাগে আমি সেইটো সদায় লক্ষ্য কৰিব লাগে এইবাবে ভাৰতৰ স্বাস্থ্য ব্য়ৱস্থাটো আন দেশৰ লগত খুবেই ভালেই আমাৰ ভাৰতৰ কথা ক'বলৈ গ'লে তাৰ পিছত চাবলৈ গ'লে আমাৰ আশে পাশে থকা চিকিৎসালয় চিকিৎসালয় আৰু ক্লিনিকবোৰ খুবেই ভাল সেইবোৰৰ পৰা আমি নিজৰ দেহটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আমাৰ ওচৰতে ওচৰতে ক্লিনিকবোৰ হোৱাৰ কাৰণে সুবিধাৰ্থে আমি এই প্ৰয়োজন অনুসাৰে আমি নিজৰ দেহটোৰ কথা আমি এই লক্ষ্য কৰি চোৱা চিতা কৰিব পাৰোঁ দেহটোক লৈ পেলাই দুই এখন ক্লিনিক অৱশ্যে দুই এখন ক্লিনিক চাফ চিকুণৰ ওপৰত চাব গ'লে দুই এখন ক্লিনিক খুবেই গুৰুত্ব দিব লাগে আৰু যাতে ৰোগীসকলৰ বেমাৰটোক লৈ যাতে কোনো অৱহেলা নকৰি চি তাৰ প্ৰতি যাতে এটা ভাল চিকিৎসা লয় আমি সেইটো কথা লৈ বিশেষকৈ গুৰুত্ব দিব লাগে